আমি আগতে মাছ ধৰিছিলোঁ হাজো খুটি হাজো খুটি নদীটো আমাৰ ঘৰৰ মানে কাষেৰে পাৰ হৈ গৈছে তাৰ পৰা হাজো খুটিটো গৈ ব্ৰহ্মপুত্ৰত পৰিছে সেনেকৈ পানী চানী বেছি হ'লেও মাছ চাছ ধৰাৰ সুবিধা হৈছিলে মাছ ধৰিছিলোঁ বহুত মাছ অসংখ্য মাছ মাছ মানে ধৰক ই ফূৰ্তিতে মাছ ধৰোঁ ইমান মাছ যিকোনো ধৰণৰ মাছ পায় যেনে গৰৈ খলিহনা পুঠি তাৰ মানে ডাঙৰ ডাঙৰ মাছো পায় আৰু আমাৰ বয়সৰ আমি সৰু সৰু তেতিয়া আমাৰ বয়সৰো ল'ৰা ছোৱালীবিলাকে মাছ ধৰে ফূৰ্তিতে ধৰে মাছ পাওঁ নাপাওঁ চাইও ভাল লাগে তাৰ উপৰিও ডাঙৰবিলাকেতো ভাল মাছ ধৰে আমাৰ এতিয়াও মনত আছে আৰু মাছ আমি যথেষ্ট পৰিমাণে আমি দেখি আহিছোঁ আৰু তাৰ উপৰি প্ৰদূষণ এতিয়া মানে কি মাছ তাছ আগৰ নিচিনা নাই এতিয়া পানীবিলাকো বেয়া হৈছে মানুহে লেতেৰা কৰে পানীটো কি পানীটো পৰিষ্কাৰ হৈ থাকিব লাগে মানুহখিনি সজাগ হ'ব লাগিব গা পা ধুৱে সেইকাৰণে পানীবিলাক হেৰি হৈ গৈছে বেয়া লেতেৰা হৈ গৈছে লেতেৰা হৈ যাই মাছ তাছো মৰিব মৰি পেলাই মাছ এতিয়া খালে মানুহে সেই মাছ খালেও বেমাৰ হ'ব মাছো কমি গ'ল এতিয়া মানে মাছ ধৰাটোও কমি গ'ল গতিকে মাছ ধৰা জেগাবিলাক সদায় ভাল হ'ব লাগে পানী দ' হ'ব লাগে পানীও কমি গ'ল কমি যাই মাছো কমি গ'ল এতেকে মাছৰ বেমাৰ মাছৰ বেমাৰ হ'লে সেই মাছ খালে মানুহৰ অসুখ হ'ব এটা মাছৰ বেমাৰ আছিলে মাছৰ কি হয় মাথাবিলাক ৰঙা পৰি যায় ৰঙা পৰি যাই মাছবিলাক মৰি ভাহি যায় তেতিয়া আমি গম পাওঁ যে অ' মাছৰ বেমাৰ লাগিছে অসংখ্য মাছ মৰি থাকে তেতিয়া মাছৰ জেগাখিনি গোন্ধ ওলায় সেই মাছেই মৰা মাছেই পানীবিলাক প্ৰদূষণ কৰে কৰি পেলাই মাছৰ সংখ্যা কমি যায় গতিকে এতিয়া মাছ মৰাটো সম্ভৱ নহয়েই